মই আপোনালোকৰ তাৰ পৰা এটা কটনৰ নাইটি এই অৰ্ডাৰ কৰিছিলোঁ কিন্তু নাইটিটো কটনৰ পৰিৱৰ্তে পলিষ্টাৰ আহিল আৰু মই দিয়া কালাৰটো নিগেটিভ আহিল ব্যৱহাৰ কৰি পিন্ধিলেও কিন্তু ব্যৱহাৰ কৰিলেও খুব বেয়া পালোঁ মই গতিকে আপোনালোকৰ তাৰ পৰা আগলৈ কাপোৰ নিকিনো